প্ৰাকৃতিক সম্পদ বুলি ক'লে আমি ইয়াত অকল ধৰক বনজ সম্পদ আছে অলপমান খনিজ সম্পদ আছে কৃষি সামগ্ৰীও কৃষি সম্পদো অলপ আছে এইবিলাকেই আছে খনিজ সম্পদটো আমাৰ ইফালে বিশেষকৈ অলপ কি হ'ব কয়লা তেল ইত্যাদি পোৱা যায় আৰু প্ৰাকৃতিক বাকী বনজ সম্পদৰ বিভিন্ন প্ৰকাৰ বিভিন্ন প্ৰকাৰৰ গছ আছে যেনে বনচুম চেগুন তিতাচপা ইত্যাদি আৰু বৰ্তমান কৃষিজাত সামগ্ৰীতেই কৃষিজাতভাৱে আমাৰ ইয়াত চাহপাত ব্যৱহাৰ যথেষ্ট হৈছে চাহ চাহপাত যথেষ্ট খেতি কৰা হয় আৰু চাহপাতৰ বাহিৰে ধানটো হয়েই গোটেই অসমতে ধান হয় গতিকে ইয়াতো হয় আৰু প্ৰাকৃতিক সম্পদ বুলি ক'বলে হ'লে আমি কিছুমান ধৰক নৈ আছে নৈৰ পৰা যথেষ্ট মাছ কাছ পোৱা যায় নৈতো নৈবিলাকতো যথেষ্ট মাছ কাছ পোৱা যায় তাৰ বাহিৰেও আৰু আমি যথেষ্ট পৰিমাণৰ ইয়াত অন্য শালি খেতি লাহী খেতি ইত্যাদি অন্য ধৰণৰ বহুত ধৰণৰ খেতিও কৰে প্ৰাকৃতিক সম্পদ আমাৰ বিশেষকৈ এইফালে গ'লে অলপ খনিজ সম্পদৰ কথাটো ক'লোৱেই তাৰপিছত তেল যথেষ্ট ওলায় আমাৰ অসমত গোটেই মানে তেল শোধনাগাৰ কেইবাটাও আছে যিহেতু তাৰ বাহিৰেও বৰ্তমান প্ৰাকৃতিক সম্পদৰ হেৰিটো আগৰ দৰে নাই বহুত যথেষ্ট কমি গৈছে প্ৰাকৃতিক সম্পদৰ কি কয় এইটো প্ৰডাকশ্যন প্ৰডাকশ্যন প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰটো আছে যদিও চা তাৰ হেৰিটো কমি গৈছে উৎপাদনটো উৎপাদন যথেষ্ট কমি গৈছে কিন্তু আমি প্ৰাকৃতিক সম্পদৰ অলপ ধনী ধনী আমাৰ অসমখন প্ৰাকৃতিক সম্পদ ধনীয়ে অলপমান আমাৰ অঞ্চলতো যথেষ্ট আছে গতিকে এইটোৱে ক'ব বিচাৰিছোঁ মই